মই কম্পিউটাৰ বা মোবাইলত অসমীয়া ভাষা লিখা নাই লিখিবলৈ চেষ্টা কৰোঁ কিন্তু তাত কিছুমান যোটনি আখৰত মোৰ অসুবিধা হয় সেয়েহে মই ইংৰাজীতেই লিখোঁ অসমীয়া ভাষাটো ইংৰাজী আখৰেই মই ব্যৱহাৰ কৰোঁ অসমীয়া ভাষাটো কিছুমান যোটনি আখৰত মোৰ অসুবিধা হয় কোনটো টেপিলে কোনটোৰ লগত মিল খাব ঞ্জ যদি লিখিব লাগে কোনটো কোনো টেপিব লাগিব সেইটোত অলপ অসুবিধা হয় মোৰ সেয়েহে মই অসমীয়া ভাষা মোবাইল বা কম্পিউটাৰত আজিলৈকে ইউজ কৰা নাই